অঁ কওকচোন হয় হয় কোনে ক'লে অঁ কওকচোন কওকচোন আপুনি জোতা সব ধৰণৰ জোতা পাব লেডিজ পাব জেন্ছৰ পাব সব সব ব্ৰেণ্ডৰ জোতা পাব এডিডাছৰ পাব জ্বৰ্দান পাব দাম আপোনাৰ কোৱালিটি চাই চাই আছে দামখিনি চাইজ চাই চাই আছে সৰু বাচ্ছাৰ কাৰণে লাগে ডাঙৰ মানুহৰ কাৰণে লেডিজৰ কাৰণে লাগে কেনেকুৱা লাগে সব ধৰণৰ জো শ্বুছ আছে আপোনাৰ কাৰ কাৰণে লাগিছিলে বাৰু আপোনাৰ কাৰণে নে স বেলেগৰ কাৰণে আপুনি আহিব আহি পিনে চাই কওকচোন লেডিছৰ পাম্পচু আছে হিল আছে শ্বুজ আছে ফ্লেট আছে সব ধৰণৰ পাব কালাৰ কালাৰ বিভিন্ন ধৰণৰ আছে ডিজাইনৰো আছে ডিজাইনিং আছে আপুনি যি ধৰণৰ লাগে তেনেকুৱা ধৰণ আপুনি পাব আহিকিনে চাই যাব পাৰিব হয় নিশ্চয় চেইন থকা পাব আপুনি লগতে আপোনাৰ জিন্সৰ পাব চেইন থকাটো আপোনাৰ হেজাৰ টকাৰ পৰা ষ্টাৰ্ট আছে তিনি হেজাৰ চাৰি হেজাৰ লাগে পাব আপুনি বা কম বাজেটত হ'লে আপোনাৰ চাৰিশ পাঁচশ টকাৰ ভিতৰতো পাব ৱাৰেণ্টি পা ৱাৰেণ্টি থাকিব বেছি নাথাকে এইটো আপোনাৰ জোতা চেণ্ডেলৰ জোতাতো ৱাৰেণ্টি দিবলৈ অলপ হেৰিও থাকে ত' আপোনাৰ বেছি নাপায় তিনিমাহ চাৰিমাহৰ কাৰণে ৱাৰেণ্টি পাব পাৰে এইটো কোম্পানী লৈ লৈ আছে আপুনি যদি ভাল তেনেকুৱা ভাল কম্পানী লয় জৰ্ডানৰ লয় ল'লে তেনেকুৱা তে ভাল কোম্পানী যদি লয় তেনেকুৱা পাব আপুনি ৱাৰেণ্টি ভাল টাইমৰ কাৰণে পাব হয় হয় বাটা বাটা পাব আপুনি স্কুলৰ ইউনিফৰ্মৰ কাৰণে বাটা পাব এনেই নৰ্মেলিও কাৰণে বাটা পাব চেণ্ডেল পাব ইউ পি আই হয় গুগল পে' হয় ফোন পে' হয় পে'টিএম সব ধৰণৰ পে'মেণ্ট হয় সৰু ল'ৰা ছোৱালী পাব সব পাব এড্ৰেছটো মৰাণতে আপোনাৰ এই হনুমান মন্দিৰৰ ওচৰতে আহ আছে কালি আপুনি এটা কাম কৰিব কালি আহিব কালি আহি পিনে আপুনি চাই পিনে গুচি যাব ঠিক আছে থেংক ইউ